আলহী আমাৰ কাৰণে মানে কি ক'ম আলহী আমাৰ কাৰণে দেৱচৰ দেৱতুল্য কোনোবা এজন আলহী যেতিয়া ঘৰলে আহে ঘৰখনৰ মানে পৰিৱেশটো ছেইঞ্জ হৈ যায় এতিয়া যেনেকুৱাই যি যি পৰিস্থিতি নহওক কোনোবা এজন আহা বুলি কোৱাৰ লগে লগে ঘৰখন মানে ঘৰত সন্মুখৰ চকীখনৰ ছোফাটোৰ ও গাত যেন একেবাৰে তত নাইকীয়া হৈ যায় সি আনদিনাখন কোনোবা আমি থাকিলে ঘৰৰ মানুহ থাকিলে কোশ্বনটো পৰিয়ে থাকিব আলহী অহাৰ লগে লগে ফিট ছাবধান হৈ যায় আলহী বুলি ক'লে আমাৰ দেৱ দেৱতুল্য বুলি কৈছোঁ আমি আমাৰ অসমীয়া মানুহে আলহীক ভগৱানৰ তুল্য কোনোবা এখন ঘৰলে কোনোবা এজন আলহী আহিলে আদৰ সন্মান যথেষ্ট কৰা যায় আলহীজন আহি পোৱাৰ লগে লগে আপ্যায়ন কৰাৰ বিষয়ত মানে কোনোবা এজন আলহীক এনি যিকোনো যিকোনো বিভাগতে এতিয়া ধৰক আহিলে প্ৰথমতে এগিলাচ পানী দি তেওঁলোক ক'ৰপা আহিছে কেনেকে আহিছে যিহেতু ভাগৰ আহে এগিলাচ পানী ঠাণ গৰম দিন হ'লে এগিলাচ ঠাণ্ডা পানী বা এগিলাচ জুছ দি পেলাই তেওঁলোকক আদৰ সন্মান কৰা যায় ঠাণ্ডা দিন হ'লে এগিলাচ নৰ্মেল পানী দি আপ্যায়ন আৰম্ভ তাৰপাছত তেওঁলোকক বহিবলৈ দি ঘৰৰৰ খাতি লোৱাৰ লগতে কাৰ খবৰ খাতি সোধাৰ লগতে কাৰ কেনেকুৱা ঘৰখন কেনেকে চলি আছে সকলোবোৰ বাৰ্তা লোৱা যায় লগতে ঘৰলৈ যেতিয়া কোনোবা আহে ঘৰখনত কি বনাব কি নবনাব তাৰো এটা ডাঙৰ প্ৰচেষ্টা চলা যায় মানুহ আহি পোৱাৰ লগে লগে চাহ পানীকণ দিয়াৰ পাছতে চাহ চাহৰ লগত কি দিব আও লগত কি দিব আপোনাৰ চাহ গাখীৰ চাহ খায় নে লাল চাহ খায় নে মানুহজনৰ ডায়েবেটিচে আছে চুগাৰ ফ্ৰী নে চুগাৰ চেনি দিয়া চাহ খায়েই নে চেনি দিয়া চাহ নেখায়েই সেইবোৰৰ পা চিন্তা কৰি চাহৰ লগত কি পিঠা দিলে ভাল হ'ব কোনটো বিস্কুট দিলে ভাল হ'ব সেইবোৰ চিন্তা কৰা আৰম্ভ হৈ যায় চাহকণৰ লগত আপুনি এতিয়া ঘৰত আমাৰ ঘৰত আলহী আহিলে যেনেকেই নহওক মায়ে ধৰক প্ৰথমতে কিবা মিঠাই এটা দি মুখখন মিঠা কৰায় চাহৰ লগত মিঠাই এবিধ আৰু ঘৰতে বনোৱা তিলৰ পিঠা নাৰিকলৰ লাডু ঘৰততো সকাম পাতিলেতো বহুত আলহী আহে তেতিয়াতো অৱস্থাই নাই ঘৰত এখন সকাম পাতিব গ'লে বহুত হাজাৰ হাজাৰ মানুহ হয় শ শ মানুহ আহে তেতিয়া আপোনাৰ ঘৰত লাগিব তিলৰ পিঠা বনাব প্ৰথম আমাৰ দহ পোন্ধৰদিন আগৰ পৰাই আৰম্ভ আৰু ঘৰত অনুষ্ঠান আলহী আহিব ঘৰৰ পিঠা বনাব লাগে পিঠা বনাবলে আপোনাৰ চাউল খুন্দিব লাগিব চাউল খুন্দিব তিল আনিব লাগিব মিঠৈ আনিব লাগিব একেলৰে নাৰি নাৰি নাৰিকল নাৰিকলৰ লাডু বনাবলে হ'লে সকলোবোৰ কৰিব লাগিব তাৰপিছত চাহৰ লগত কি খুৱাব সেয়াতো হয় তাছত আলহীয়ে আকৌ আপোনাৰ ভাতেই খাবনে মাছেই খাব ভাত খাবনে ৰুটি ৰুটি খাব আকৌ যদি ৰুটি খায় ৰুটিৰ লগত কি ভাজি বনাব মাংস কি মাংসই খাব নে মাছেই খাব ৰুটিৰ লগত আপুনি এখন চব্জি দিলেতো নহ'ব সেইখিনি চিন্তা ঘৰৰ মানুহৰ আলু ভাজিয়ে বনাব নে ঘুগুনিয়ে বনাব তাৰ লগত এটা অমলেটেই দিব যদি ভাত খাওঁ বুলি কয় ভাতৰ লগত আপুনি কি বনাব মা দালি এখন ধৰক টেঙা দালিয়ে বনাব নে জ্বলা দালিয়ে বনাৰ তাছত ভাজি এখন তাৰ পিছত আপোনাৰ আহি যায় মাছ মাংস এতিয়া লোকেলেই খায়নে ছিকেনেই খায় নে নে মটনেই খায় কি খায় আপোনালোকৰ নানান চিন্তা ধাৰণাই মূৰটো মানে আৱৰি ধৰে ভালো লাগে ঘৰখন উৎফুল্লিত হৈ পৰে কেওফাৰে হাঁহি ফুৰ্তি সকলোৱে ধুনীয়া এটা পৰিৱেশ সৃষ্টি হয় তাৰপিছত আলহী আহাৰ লগে লগে আলহীৰ লগত কেইজন মানুহ আহিব ধৰক ঘৰলে আহিলে সৰু ল'ৰা এজন আলহী মা কোনোবা ৰিলেচনৰ আহিলে সেই সৰু ল'ৰাটোৰ পঠিওৱা যেতিয়া যাব পঠিয়াওঁতে কিবা এটা গিফট্ সন্মান হিচাপে কিবা কাপোৰ এযোৰেই বা মানুহজনক এখন অসমীয়া মানুহ হিচাপে এখন গামোচা মাইকী বা মানুহজনীক এখন চাদৰেৰে সন্মান কৰিব লাগিব সেইবিলাকৰ চিন্তা হৈ যায় ঘৰৰপৰা দোকান দোকানত যোৱা তুমি এতিয়া এতিয়া সৰু ল'ৰা এটাই আহিলে ধৰা প্ৰথমতেতো জানা নাযায় সেইটো কিমান সৰু ডাঙৰ ল'ৰাইনে সৰু ল'ৰাই তাৰ জোখত কি জোখত কাপোৰ আনিব এতিয়া ঘৰত বিয়া হ'লেতো ডাঙৰ ডাঙ বহুত মানুহ আহে সেইবিলাকৰ ধৰক এশ দুশ মানুহৰ ৰিচিপছন তেতিয়া লাগিব কাৰিকৰ মাতিব আপ্যায়ন কৰিবলে কাৰিকৰক কি কি কি খোৱাব বিয়াখনত মাছেই খোৱাব নে মাংসই খোৱাব নে মাছ মাংস দুইটাই খোৱাব আকৌ এইপিনে ভাতৰ লগত পোলাওয়ে খোৱাব তাৰপিছত দৈ জলপান অকণ গোটাব লাগিব দৈ কণ ভাল হ'ব লাগিব দৈ কণ বেয়া হ'লে নহ'ব তাৰপিছত আপোনাৰ মিঠাই মিঠাইটো ক'ৰ পৰা আনিব ধৰণৰ মানে উলহ মালহ পৰিস্থিতি এটা সৃষ্টি হয় ঘৰত আলহী অহা বুলি কলে আৰু আমি অসমীয়া মানুহে আলহী অহা বুলি ক'লে খুলেই খুবেই ভাল পাওঁ আমি আলহী হৈ গৈয়ো ভাল পাওঁ আমাক যথেষ্ট সন্মান কৰে যথেষ্ট মৰম কৰে সকলোৰে ঘৰত কৰে ঘৰত তুমি বাবা কি কৰা কি খাবা কি পিন্ধিবা কি কৰিবা মানে ইমান এটা মৰম কৰে নহয় এই অসমীয়া সমাজখনত আলহী বুলি ক'লে আপোনাৰ মানে ক'ব লাগে আও ঘৰত যোনেই নাহক সৰু বা ডাঙৰ এতিয়া ঘৰত ঘৰত অনুস্থান কিবা এটা পাতিলে কোনোবা এজন যদি নমতা মানুহো আহি পেলাই সেই অনুষ্ঠানত উপস্থিত হয় নহয় তেওঁ একেবাৰে দেৱতা তুল্যৰ নিচিনা সন্মান কৰে সন্মুখত আহি বহোৱাব খোৱাব ধুনীয়া ধুনীয়া তেওঁকহে ফাষ্ট ক্লাছ ফেচিলিটি দিয়া যায় কোনো ইয়াত ডাঙৰ নাই কোনো সৰু নাই আমাৰ অসমীয়া মানুহৰ ঘৰত কোনোবা আহে কোনো মানুহে ভোকত পেট শুকুৱাই ঘূৰি যাব লগা নহয় সকলো মানুহে পেট ফুল কৰি খায় পেট ফুল কৰি খাই বৈ ঘৰলে হাঁহি হাঁহি যাব পাৰে ইমান মৰম চেনেহ এই অসমীয়া মানুহৰ সমাজত আলহীক লৈ আলহী বুলি ক'লে নিজৰ ঘৰৰ মানুহেই বেলেগৰতো নহয় দিয়কচোন নিজৰ মাহী পেহী খুৰা খুৰী সকলোতো নিজৰেই মানুহ গতিকে সেইসকল মানুহক সুখী কৰাতো ঘৰখনৰ মুখিয়ালজনৰ দায়িত্ব গতিকে আলহীক অতি মৰমেৰে অতি শ্ৰদ্ধাৰে অতি চেনেহেৰে ঘৰখনলে আদৰে সন্মান কৰে খোৱাই পিন্ধাই ফুৰ্তি কৰে ফুৰি ফুৰাবলে নিয়ে এতিয়া বাহিৰততো গ'লে ফুৰাবলে নিয়ে আলহীক বোলে এইটো জেগা তোমালোকে আহিছা দেখা নাই চাবলে যাম ব'লা দুদিন থাকা আমাৰ ইয়াত আলহী আহিলে দুদিন থাকিবলে অহা আলহী দচ দিন থাকি যায় ইমান ফুৰ্তি কৰে সকলোকে সুখী কৰি তোলে আলহী দেৱতা অসমীয়া সমাজৰ তুলনাত আলহী দেৱতুল্য